নতুন প্ৰযুক্তিয়ে ফটোগ্ৰাফীৰ ক্ষেত্ৰত বহু ধৰণৰ প্ৰভাৱ পেলাইছে যেনেকৈ আজিকালিতো ফটোগ্ৰাফীটো এটা আমাৰ হবিৰ নিচিনা হৈ গৈছে আৰু আমি ফটো উঠি আৰু ফটো তুলি খুবেই ভাল পাওঁ আৰু ফটো এখন উঠাৰ পিছত যেনেকৈ আমি এনেকুৱা বিচাৰোঁ যে এইখন পাৰফেক্টলি আমি আপলোড কৰোঁ বা ধুনীয়া দেখক আৰু আমৰ লাইফষ্টাইলত কমেণ্ট আহক আৰু আজিৰ যুগৰ প্ৰজন্মই বিচাৰে যে নিজক বহুত ধুনীয়া দেখাকৈ যাতে উঠাই দিব পাৰে তো ফটোগ্ৰাফীৰ কাৰণে আজিকালি বহুত ডিমাণ্ডটো বাঢ়ি গৈছে আৰু যেতিয়া এডিট কৰি দিয়ে বা যেতিয়া ফটোখন ধুনীয়াকৈ এডিট কৰি পিনে দিয়া হয় তেতিয়া বহুতখিনি মনটো ভাল লাগে যে ইমান ধুনীয়াকৈ হৈছে যদিও মানে আচলকৈ বেলেগ হয় আৰু এডিট কৰাৰ পিছত বেলেগ হয় ফটোশ্বপ ওলাইছে নতুনকৈ বা ছফ্টৱেৰ কিছুমান এনেকুৱা ওলাইছে এনেকুৱা আজিকালি ছফ্টৱেৰৰ মানে মেচিনছ্বোৰ আৰু লগতে বহুত এনেকুৱা টেকনিক ওলাইছে য'ত আমি ফটো এটা যেতিয়া উঠাওঁ তেতিয়া সেইটো ফটোক আমি বহুত ধৰণৰ আমি এডিট কৰিব পাৰোঁ লগত বহুত ধৰণে আমি এডিট কৰিব পাৰোঁ লগতে মানে এনেকুৱা হৈছে যে কেমেৰা আজিকালি বহুত দামী দামী কেমেৰা ওলাইছে বহুত ধৰণৰ ব্ৰেণ্ডৰ কেমেৰা যাৰ য'ত ফটো উঠিলে আমাৰ মানে এনেকুৱা লাগে যে একে একেবাৰে আচলকৈ উঠোৱা যেন কাৰণ আমাৰ বেলেগকৈ ফটোখন উঠোৱা যায় আৰু আমাৰ কেমেৰাত আমাৰ বেলেগকৈ ফটোখন উঠোৱা যায় আৰু দুইটাতে পাৰ্থক্য থাকে আৰু সেইকাৰণে যেতিয়া আমি এডিট কৰোঁ এখন ফটো মোবাইলত এডিট কৰোঁতে অকণমান বেলেগ হয় আৰু কেমেৰাত অকণমান এডিট কৰোঁতে বেলেগ হয় আৰু কেমেৰাত যেতিয়া আমি আজিকালি দেখোঁ ফটোগ্ৰাফত আমি কেতিয়াবা দ্ৰোণ ইউজ কৰিব পাৰোঁ যিটো ওপৰলৈ উৰি উৰি পিনে তলৰ এটা ভিডিঅ' লয় বা ভিডিঅ' ছ্যুত কৰে বা ফটো ছ্যুত কৰে তেনেকৈ মানে ধুনীয়া গোটেই গোটেই হোল ভিউটো আহি যায় আৰু মানুহে কেতিয়াবা বিচাৰে যে ওপৰৰ পৰা তোলক বা আজিকালি মানে প'জবোৰো বেলেগ বেলেগ ধৰণৰ ওলাইছে তো তেনেকৈ যেনেকৈ আমি প'জটো দিওঁ সেই আৰু এটা এঙ্গল থাকে আৰু যেতিয়া কেমেৰাই কেপচাৰ কৰে সেই এঙ্গলটোৰে তেতিয়া ফটোখন বহুত ধুনীয়া আহে আৰু সেইকাৰণে মানে এনেকুৱা এটা পৰিৱৰ্তন দেখা দেখা গৈছে আজিকালি যুগত আজিকালি যে আগতে যেনেকুৱা আমাৰ অকণমান ব্লেক এন হোৱাইট হওক ফটোখন তেনেকুৱা হয় কিন্তু আজিকালি মানে ফটো ফটো একপিৰ কাৰণেও মানে মানুহে বহুত সেই কৰে মানুহৰ মানে ডিমাণ্ডটো বহুত বেছি যে ফটোখন ভাল হব লাগে ধুনীয়াকৈ উঠাব লাগে তেনেকুৱাকৈ মানুহে বিচাৰে আৰু ফটোগ্ৰাফীৰ কাৰণে সেইকাৰণে আৰু এটা ষ্কীল হৈ গৈছে এইটো যে হবি হওক বা ষ্কীল হওক যেনেকৈ সোধা যায় ফটোগ্ৰাফীও এটা মানে মানুহবিলাকৰ এটা ষ্কীল বনি গৈছে